সাধাৰণতে কুঁৱাৰ পৰা পানী তোলাৰ ক্ষেত্ৰত বাল্টিতে এডাল ৰচীৰ ৰচীৰ দ ৰচীৰ জড়িয়তে কুঁৱাৰ পৰা পানী তোলা হয় কিন্তু বৰ্তমান কুঁৱাবিলাকত এনেকুৱা প্ৰচেচতো বৰ্তমান পানী তোলে যিবোৰ বৈদ্যুতিক মটৰ লগাই কুঁৱাৰ পৰা পানী তোলা হয় কিন্তু বৈদ্যুতিক মটৰ লগাই কুঁৱাৰ পৰা পানী তোলাটো বিশেষ যুক্তিসংগত নহয় যেন লাগে কাৰণ ইয়াৰ ফলত এই কুঁৱাটোৰ পানী বহুত পৰিমাণে শুকাই যাবলৈ ধৰে আৰু বিশেষকৈ পানী পৰিমাণ নিম্ন হৈ আহে গতিকে বিশেষকৈ কুঁৱাৰ পৰা পানী তোলাৰ ক্ষেত্ৰত বাল্টিৰ জড়িয়তে পানী তোলাটো সমীচিন বুলি মই ভাবোঁ